মোৰ মোৰ বাগিচাৰ ফুলবোৰ মই বিভিন্ন উৎসৰ পৰা আনো ক'ৰবালৈ ফুৰিবলৈ গ'লে মানুহৰ ঘৰত যদি দেখা পাওঁ ভাল ফুল সেই ফুলটো মই লৈ আহোঁ আৰু নাৰ্ছাৰিবিলাকতো যাওঁ তাত যাই যিবিলাক ভাল ফুল দেখোঁ সেইবিলাক মই লৈ আহোঁ

ভাল লগা ফুলবোৰৰ ভিতৰত গোলাপেই প্ৰিয় তাৰ উপৰি আমাৰ ঘৰত এডাল কৃষ্ণচূড়াৰ গছো আছে কৃষ্ণচূড়া ফুলো মোৰ প্ৰিয় গোলাপৰ কেইবাটাও ৰঙ আছে আমাৰ ঘৰতে হালধীয়া গোলাপ ৰঙা ডাঠ ডাঠ ৰঙা পাতফুল নাৰ্জী ফুল আদিও আছে সেইবিলাক ফুল মই টাববিলাকত ধুনীয়াকৈ সজাই থৈছোঁ বন্ধ বাৰত মই ফুলবিলাক ধুনীয়াকৈ সাৰ দিওঁ আৰু অলপ চাফ চিকুণ কৰি দিওঁ তলবিলাক